প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য সকল প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য পৃথিৱীৰ ভিতৰত অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সবাটোকৈ ধুনীয়া অসম এখন প্ৰাকৃতিক সৌন্দৰ্যৰে অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আপোনাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য নীলাচল পাহাৰ নীলাচল পাহাৰত আপোনাৰ মা কামাখ্যা মন্দিৰ আছে এই মা কামাখ্যাৰ মন্দিৰ মন্দিৰ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে গুৱাহাটীত অৱস্থিত চিৰিয়াখানা এই চিৰিয়াখানাৰ আপোনাৰ আজি হয়তো সকলোৱে দেখা দেখা পোৱা নাই আপোনাৰ জিৰাফ একেবাৰে ওচৰৰ পৰা আপুনি চাব পাৰিব হৰিণ বাঘ অজগৰ সকলোবিলাক পৃথিৱীৰ ভিতৰত সৰু নদী দ্বীপ হ'ল দীপৰ বিল আৰু পৃথিৱীৰ আটাইতকৈ আকৌ পৃথিৱীৰ ভিতৰত ডাঙৰ দ্বীপ হ'ল মাজুলী মাজুলী পৃথিৱীৰ পৰ্যটকৰ বাবে এখন আটক ধুনীয়া চহৰ হিচাপে নহয় গ্ৰাম্যাঞ্চলৰ হিচাপে হ'ল দ্বীপ হ'ল মাজুলী মাজুলীত আপোনাৰ প্ৰতি বছৰে গড় হিচাপত লাখৰ ঘৰত আপোনাৰ পৰ্যটকে মাজুলী ভ্ৰমণ কৰিবলৈ আহে মাজুলীত সাতখন আপোনাৰ সত্ৰ আছে মাজুলীৰ আপোনাৰ যিটো আমাৰ ৰাস উৎসৱ পাতে সাতদিনীয়াকৈ মাজুলীত সেই ৰাস পতা হয় মাজুলী ৰাস চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা দেশী বিদেশী সকলো পৰ্যটক আহে পৃথিৱীৰ সকলো প্ৰান্তৰ পৰা প্ৰান্তৰ পৰ্যটকবিলাক আহে তাৰ ভিতৰত আমাৰ আৰু আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভিতৰত হ'ল গোলাঘাটৰ গৰম পানী অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ হয় আপোনাৰ চাহৰ বাগান আৰু লখিমপুৰত লখিমপুৰত অৱস্থিত আপোনাৰ জলাশয় আপুনি দেশ বিদেশত নেদেখা চৰাই চিৰিকটি আপুনি দেখিবলৈ পাব দেশ বিদেশ আপোনাৰ চৰাই চিৰিকটি চাবলৈ বহুতো পৰ্যটক আহে মুঠৰ ওপৰত প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'বলৈ ক'লে অসমৰ আপোনাৰ মানে কোনো মানে সীমা আৰু কৈ কৈ আপোনাৰ ওৰ নপৰিব ইমানেই ধুনীয়া অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বাৰিষা কালত আপোনাৰ জলাশয়লৈ কিমান নানা ৰঙী বিৰঙৰ আপোনাৰ চৰাই চিৰিকটি আপোনাৰ এইটো দেওহাঁহ আপোনাৰ বুলবুলি চৰাই সকলো আপুনি দেখিবলৈ পাব কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰ অ আপোনাৰ নীলাচল পাহাৰত যিটো কামাখ্যা মন্দিৰ আছে কামাখ্যা মন্দিৰলৈ আপোনাৰ আহাৰ মাহত যেতিয়া আপোনাৰ হেৰি হয় তেতিয়া অগনন ভক্তৰ ভিৰ হয় কামাখ্যা পাহাৰ চাবলৈ আৰু পৃথিৱীৰ ভিতৰত ভিতৰতে আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য হেৰি হ'ল আপোনাৰ মাজুলী মাজুলীখন সৌন্দৰ্যৰ ভিতৰত পৰে চবফালে আপোনাৰ সেউজীয়া গছ গছনি দ্বীপ হ'ল মাজুলী সকলো প্ৰান্তৰ পৰা দেশী বিদেশী পৰ্যটক মাজুলীলৈ আহে মাজুলীত সাতদিনীয়া সাতদিন যেতিয়া আপোনাৰ ৰাস হয় নহয় মাজুলীত সাতদিনীয়াকৈ আপোনাৰ ৰাস উৎসৱ চাবলৈ বহুত দূৰ দূৰণিৰ পৰা আপোনাৰ আহে তাৰ পৰা হ'ল আৰু প্ৰাকৃতিক সৌন্দৰ্য অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনাৰ ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদীখন আপোনাৰ অসমৰ মাজেৰে আপোনাৰ বৈ গৈছে হয় ব্ৰহ্মপুত্ৰ শোৱণশিৰী আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰত যেতিয়া মানুহে বনভোজ খাবলৈ আহে সেইটো এটা মনোমোহা মানে আপোনাৰ দেখিবলৈ মানে বৰ মানে ধুনীয়া হয় আৰু প্ৰাকৃতিক সৌন্দৰ্য্য বুলি ক'লে আমি কি সেউজীয়া গছ গছনিৰে ভৰা চৰাই আপোনাৰ হেৰি মাত সেইবিলাকেই হ'ল মানুহৰ প্ৰাকৃতিক সৌন্দৰ্য নদীদ্বীপ মাজুলী আপোনাৰ এতিয়া আপোনাৰ এইটো আছে কি কয় আপোনাৰ পামহিত আছে ভীমা শংকৰ এটি শিৱ মন্দিৰ এখন সৰুকৈ নদী বৈ আহিছে ওচৰতে আপোনাৰ গছ আছে ৰাষ্ট্ৰীয় আপোনাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ত্ৰিছ কিলোমিটাৰ ভিতৰত হ'ব পামহি সেই পামহিত আপোনাৰ নদীতে এখন সৰু নদী বৈ গৈছে নদীৰ মাজতে এটি সৰু মন্দিৰ আছে সেই মন্দিৰকে কয় ভীমা শংকৰ আপোনাৰ চৌদিশ দেখিবলৈ ইমান ধুনীয়া চবফালে আপোনাৰ গছ গছনিৰে ভৰা নদীৰ কুলু কুলু শব্দ সেই প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিবলৈ আপোনাৰ শাওন মাহত হাজাৰ হাজাৰ দৰ্শকে ভৰি পৰে পামহিত অঁ তাৰমানে আপোনাৰ অপূৰ্ব দৃষ্টি আপুনি দেখিলে মানে আপুনি হেৰি সামৰিব নোৱাৰা এটি দৃশ্য আৰু পামহিলৈ যোৱাৰ ৰাস্তাতে আপোনাৰ আছে এটা গণেশ মন্দিৰ সেই পামহি দৰ্শন কৰিবলৈ যোৱা মানুহে সেই গণেশ মন্দিৰটো দেখি মানে আপোনাৰ ইমানেই ধুনীয়া নহয় কোনো হেৰিৰ লগত মানে সেইটো আপোনাৰ তুলনা কৰিব নোৱাৰে সেয়া হ'লে এটা মানে আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য

তাৰপৰা আৰু আছে আপোনাৰ এইটো কি বুলি কয় দীপৰ বিল দীপৰ বিলত আপোনাৰ সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে আপোনাৰ নৱেম্বৰ ডিচেম্বৰৰ পৰা প্ৰতি বনভোজ দল তাত মানে সেই সৌন্দৰ্য উপভোগ কৰি সকলোৱে সৌন্দৰ্য উপভোগ কৰিবলৈ হাজাৰ হাজাৰ মানুহ যায় দীপৰ বিল তাৰপিছতে এই হ'ল আপোনাৰ দীঘলী পুখুৰী অসমৰ ভিতৰত দীঘলী পুখুৰীও এটা মানে প্ৰাকৃতিক সৌন্দৰ্যৰ ভিতৰতে পৰে আৰু তাত আপোনাৰ আগৰ আহোম ৰজাৰ দিনতে দীঘলী পুখুৰী খান্দিছিলে খান্দিছিলে চৰকাৰে বৰ্তমান ইমান আটক ধুনীয়াকৈ দীঘলী পুখুৰীটো সজাই থোৱা নাই তথাপিও আপোনাৰ সেই দীঘলী পুখুৰী চাবলৈ বহুত দেশ বিদেশৰ পৰাই হওক বা অসমৰ বিভিন্ন ৰাজ্যৰ পৰাই হওক সেই দীঘলী পুখুৰী চাবলৈ সকলোৱে এবাৰ মনত আশা থাকে আৰু অঁ তাৰপৰা আপোনাৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে অসমৰ